মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ গতিকে স্মাৰ্ট ফোন তেতিয়া বহুত কামতে ব্যৱহাৰ কৰিব লাগে সেই অনুপাতে প্ৰথম প্ৰথম স্কুলতে দৰকাৰ হোৱাৰ কাৰণে মই ফোনটো লৈছিলোঁ কিন্তু ফোনটো বেছি নাজানো তেতিয়া মাত্ৰ কাৰোবালৈ কল কৰিব পাৰোঁ বা কোনোবাই ক'লে ৰিচিভ কৰিব পাৰোঁ ইমান ইউটিউব বা হেৰি ফেচবুক হেন তেন সেইবিলাক নাজানিছিলোঁ তাৰ অলপ দিনৰ পাছতে লকডাউন আহিলে লকডাউনত যেতিয়া স্কুল যাবলগীয়া নহ'ল ঘৰতে বহিব লাগে অকৌ অৰ্ডাৰ আহিলে যে ল'ৰা ছোৱালীক পাঠদান এনেকৈ ম'বাইলতে দিব লাগে তেতিয়া সেইখিনিটো শিকি যিটো ছাবজেক্ট মোৰ ভাগত পৰে সেইখিনি ম'বাইলৰ দ্বাৰা সিহঁতক পাঠদান কৰি থাকিব লাগে সেই গতিকে সেই ভাগে প্ৰথম সেইটো শিকিলোঁ শিকি মেলি সিহঁতৰ লগত যোগাযোগ কৰি একেৰাহে ক্লাছৰ কিবা আকৌ তাৰ পৰা সোধে প্ৰশ্ন সোধে আকৌ এনেকৈ দিব উত্তৰটোতো দিব লাগিবই সেই ভাগে শিকি শিকি অলপ পাৰিলোগৈ আৰু তাৰ পাছতে স্মাৰ্ট ফোন ব্যৱহাৰ কৰোঁ আকৌ কৰি মেলি এতিয়া ৰিটায়াৰ হ'লোঁ ৰিটায়াৰ হোৱাৰ পাছতো ঘৰতে বহি থাকি ফোনটোকে পাই মই বহুতখিনি ফেচবুক খুলি ল'লোঁ খুলি লৈ পুৰণা বন্ধু কিছুমানকো চাবলৈ পাইছোঁ বা কথা পাতিবলৈ পাইছোঁ সেইকাৰণে বহুত ভাল লাগে আৰু বিশেষকৈ ল'ৰা ছোৱালী বাহিৰত থাকে সৰু ল'ৰাটো এতিয়া গুৱাহাটীত পঢ়ি আছে সি সেই হোষ্টেলত আছিলে প্ৰথমতে এতিয়া হোষ্টেলৰ পৰা ওলাই আকৌ ৰুম ল'লে নিজে ৰুম লৈ এতিয়া ভাত বনাই খাব লাগে ভাত কিছু বনায় কিছুমান কৰিব নেজানে মাংস বনাব জানে মাছ বনাব নেজানে সেইদিনা কৈছে মা মাছ কেনেকৈ বনাম আকৌ মই ভিডিঅ' কল কৰি এইভাগে তেল দি মাছ আকৌ ভাজি তাৰ পাছতে আকৌ পাচলি দি অলপ ভাজি পানী দুনি দিয়া সেইখিনি সুবিধাও কৰিব পৰা হৈছোঁ আকৌ সিহঁতৰ লগত কথা বতৰাও পাতিব পৰা হৈছোঁ মন গ'লে অহা ঘৰলৈ অহাত দেৰি হ'লে আকৌ ভিডিঅ' কল কৰি কৰি সিহঁতক চাওঁ কেনেকৈ আছে ৰুম চুম পৰিষ্কাৰ কৰি থ'ব জানিছেনে নাই গোটেইখিনি ৰুম কেনেকুৱা মই তালৈ নোযোৱাকৈ ধুনীয়াকৈ ফোনতে ভিডিঅ' কল কৰি সেইখিনি আমাক মোক দেখুৱাব পৰা হৈছে গতিকে ফোনৰ ব্যৱস্থাটো হোৱা কাৰণে মই বহুত ভাল পাইছোঁ আৰু এতিয়া শিকি এই অৱসৰ হোৱাৰ পাছতো মই ঘৰত থাকি মানে অলপমান অসুবিধা নাই পোৱা ফোনৰ ব্যৱহাৰ কৰিব জনা কাৰণে গতিকে ফোনটো লাগতিয়াল বস্তু বহুত গতিকে ভাল পালোঁ আাৰু আৰু আনেও ব্যৱহাৰ কৰিব জানিলে ইয়াত বহুত উন্নত কিবা মানে পোৱা যায় সেইকাৰণে স্মাৰ্ট ফোন লাগে